হয় মোৰ এনেকুৱা কিছুমান ৰেচিপি বনাবলৈ মন যায় যিবিলাক হোটেলত দেখা কুকুৰা মাংস ছাগলী মাংস এইবিলাক বনাবলৈ মন যায় কিন্তু হোটেলত বনোৱা নিচিনাচোন আমি ঘৰত বনালে তেনেকুৱা ৰং নোলায় ধৰি লোৱা তাত কি কেনেকৈ মছলা দিয়ে আমা আমি সেইখিনি মছলা ধৰি লওক ব্যৱহাৰ কৰি পোৱা নাই সেইকাৰণেই সেই বিষয়ে মোৰ শিকিবলে বহুত মন যায় আৰু চেষ্টা কৰি আছো শিকিবলৈ তেনেধৰণৰ ৰেচিপিবোৰ শিকিবলৈ মোৰ বেছি ভাল লাগে